মই ৰাতিপুৱা উঠি মোৰ নিজৰ মুচা সৰা সেইখিনি কৰোঁ কৰি গোঁসাইৰ কাম থাকে সেইখিনি কৰোঁ কৰি ৰন্ধা বঢ়া কৰোঁ মোৰ মানুহজন যায় ছোৱালী ছোৱালী দুজনীকো স্কুলত পঠাওঁ খুৱাই লোৱাই তাৰ পিছত মই মোৰ নিজৰ বাচন বৰ্তন কানি কাপোৰবিলাক ধুওঁ তাৰ পিছত ছাগলী আছে ছাগলীও চাব লাগে বা শালৰ কামো কৰোঁ কেতিয়াবা মন যায় কিতাপবো পঢ়ো তাৰ মাজতে কেতিয়াবা চিৰিয়েলো চাওঁ চাই আৰু সেইখিনি কাম কৰো আৰু